হেল্ল' দাদা নগাঁও হেৰি নাৰ্চাৰী হয়নে আপুনি অঁ মোক মানে ফুল কেইজোপামান লাগিছিলে সেইকাৰণে আপোনালে ফোন কৰিছিলোঁ বৰ্তমান আপোনাৰ তাত বাগানভেলিয়া পামনে আৰু নাৰ্জীটো আছে নেকি ক্ৰছ কৰাটো অঁ ঠিকেই আছে বাৰু বৰ্তমান এতিয়া বাগানভেলিয়াৰ দাম কেনেকুৱা হৈ আছে অঁ বহুত দাম বাঢ়ি গ'ল ন আগতে আমি বাগানভেলিয়া অঁ অঁ অঁ হয় হয় অঁ ঠিকেই আছে বাৰু মই সন্ধিয়া মানে যাম আপোনাক লগ পামনে বাৰু ঠিক চাৰে চাৰিটা পাঁচটাত যাম অঁ ঠিক আছে বাৰু দিয়ক তেতিয়াহ'লে মই গৈ আছোঁ আৰু এটা কথা সোধোচোন দাদা হেৰি নহয় এই আমি যে দিওঁ কম্পষ্ট সাৰটো ফুলত সেই সাৰটো পোৱা যাবনে এতিয়া বৰ্তমান সাৰ পাম ন অঁ অঁ ঠিকে আছে কম্পষ্টটো এতিয়া বৰ্তমান কেজি কেনেকে চলিছে চাৰে পাঁচশ ন ঠিকে আছে বাৰু তেতিয়াহ'লে মই সন্ধিয়া মানে গৈ আছোঁ আনিমগে দিয়ক বাৰু ফুল অলপমানো আনিম আৰু বিশেষকে মানে মোৰ সাৰ বেছি প্ৰয়োজন হৈ আছে গতিকে সাৰ অলপমান আনিবগে লাগিব মোৰ ফ্ৰেণ্ড এগৰাকীও যাব অকণমান আপুনি দামটো চাই চিতি দিব আৰু হয় হয়

অঁ আমি অকণ বেছিকেই ল'ম মানে ধৰক মোৰ ফ্ৰেণ্ডজনীয়ে মানে বেছিকে ল'ম বুলি কৈছেতো তাই মানে মোক কৈছে আৰু ধৰক কৈছে তুমিয়েই চাই চিতি দিবাগে ব'লা তোমাৰ চিনাকি মই বোলো মোৰ একদম খাছ চিনাকি আৰু গতিকে তালৈকে লৈ যাম বুলি ক'লো সেইকাৰণে মই আপোনালে ফোনটো কৰিছোঁ আপুনি মানে দামটোৰ ক্ষেত্ৰত বেছি ধৰা বন্ধা কৰি নাথাকিব আৰু সদায় আনো যেতিয়া দেই অঁ ঠিক আছে অঁ অঁ ঠিক আছে হ'ব দিয়ক দেই অঁ অঁ